মই যোৱা সপ্তাহত এখন কিতাপ কিনিছিলোঁ কিতাপখনৰ নাম হ'ল লাইফ অফ এ ড্ৰাইভাৰ য'ত এজন ড্ৰাইভাৰৰ সংগ্ৰামৰ কাহিনী তেখেতৰ সুখ দুখৰ কাহিনী সকলো তাত বিৱৰি লিখা আছে আৰু এই কিতাপখনে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ আৰু যাত্ৰীৰ মাজৰ যিটো সম্পৰ্ক সেইটো বেয়া দিশৰ পৰা এক ভাল দিশলৈ গতি কৰা বুলি মই ভাবোঁ যিয়ে সমাজত এক বিশেষ বিশেষ সংস্কাৰৰ সংস্কাৰ হোৱাত সহায় কৰিব ভালৰ দিশে